হেল্ল' অঁ হেল্ল' কওকচোন হয় হয় কওক গাঁৱত সজাগতা সভা অঁ আপুনি ফোন কৰিলে ভালে হ'ল ময়ো অপোনালৈ কৰিম ভাবিছিলোঁ গাঁৱত মানুহবিলাকৰ ইমান বেমাৰ আজাৰ হৈ থাকে গাঁৱত মানুহবিলাকৰ ইমান বেমাৰ আজাৰ হৈ থাকে সেইকাৰণে স্বাস্থ্য ক্ষেত্ৰত ভাবিছোঁ বিনামূলীয়া স্বাস্থ্য সে মানে চিকিৎসা শিবিৰ এটা খুলিম বুলি ভাবিছোঁ আপুনি ফোন কৰা কাৰণে ভালেই হ'ল বাৰু

মই ভাবিছোঁ অহা দেওবাৰলৈ লৈ ল'ম নেকি কাৰণ দেওবাৰ দিনটোত মানুহবিলাকো ফ্ৰী থাকে স্কুল বন্ধ থাকে ছাত্ৰ ছাত্ৰীবিলাকো ফ্ৰী থাকে প্ৰত্যেকে তেতিয়া ডক্তৰৰ ওচৰত গৈ তেতিয়া তেওঁলোকৰ স্বাস্থ্য মানে মানে চিকিৎসাবিলাক কৰিব পাৰিব

অঁ মই তেনেকৈয়ে ভাবিছোঁ বাৰু আপুনি মই এতিয়া ওলাই যাম গৈ গাঁৱৰ মানুহবোৰক খবৰ দিম ঘৰে ঘৰে লগতে আশাকৰ্মী আমা বি বি লগতে আমাৰ স্থানীয় মানে এল পি স্কুলৰ শিক্ষা শিক্ষকসকল নহয় জানো গতিকে গাঁৱৰ জ্ঞাতি সকলোকে খবৰ দিম খবৰ দি পেলাই বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ মানে আনিম বুলি ভাবিছোঁ আৰু ডক্তৰৰ লগত কথাও পাতিছোঁ গতিকে দল সংগঠনে অকণমান সহায় কৰিছে তেতিয়াহ'লে আপুনি মই আজি গধূলিকৈ ওলাম বুলি ভাবিছোঁ আৰু মানুহখিনি মাতিবলৈ আপুনি ওলাই আহিবচোন হ'ব ঠিক আছে হ'ব দিয়ক